অঁ হেৰি নহয় মোৰ এতিয়া ইমান দূৰৰপৰা আহিছোঁ এতিয়া ঘৰখনলৈ এতিয়া গেছটো মোৰ নাইকিয়া হৈ থাকিলে এতিয়া গেছটো দৰকাৰ হৈছিলে নহয় দিব পাৰিবাহি নেকি ভাইটি আনি নোৱাৰা যদি এতিয়া কি হ'ব কথাটো ৰৈ থাকিব নোৱাৰোঁ ৰাতি এতিয়া ইমান দহটা বাজি গ'ল গেছটো দৰকাৰ এতিয়া মই গেছ নহ'লে নহ'ব আৰু এই গেছটো লাগে এতিয়া এই ভাত পানী বনাই ভাতটো বনাই খাব লাগে বা মোৰ গেছটো নহ'লে কি হ'ব আৰু মই এজেঞ্চিলৈ ফোন কৰিলে ইমান সময়ত দিবহি সোনকালে দিবহি নোৱাৰোঁ বুলি কৈছে মোক এতিয়া সোনকালেই লাগে মই এতিয়া সোনকালে ৰৈ থাকিব নোৱাৰোঁ সোনকালে লাগে তো ইমান দূৰৰপৰা আহিছোঁ ঘৰত নাই দেখি গম পোৱা নাই হ'লে গেছটো এদায় হৈ গ'ল বুলি আজি গেছটো এতিয়া চাইছোঁহি এদায় হৈ গ'ল এতিয়া গেছ এদায় হ'ল এতিয়া মই ৰান্ধি বাঢ়ি কেনেকৈ খাম এতিয়া খাব লাগিব এতিয়া চিলিণ্ডাৰটো ভৰাই ভৰাবলৈ মানে বুক কৰিবলৈ এতিয়া সময়ো নাই বা দেৰিও হ'ব বা সোনকালে আনি দিবহি কোনোবাই পাৰিবা নেকি সোনকালে আনি দিবহি লাগেই মোক আৰু এতিয়া ভাত বা চাহকণকে খাবলৈ মোকতো চিলিণ্ডাৰটো ভৰাই নাইকিয়া হ'ল এতিয়া ভৰি আছে বুলি ভাবিছিলোঁ হ'লে এতিয়া গম পালোঁ নাই গম পোৱাত এতিয়া কি হ'ব এতিয়া দৰকাৰ চাহকণকে খাবলৈ ভাতকেইটা খাবলৈ ভাতকেইটাতো নোখোৱাকৈ থাকিব নোৱাৰি ৰাতি এতিয়া অহাও সময় দেৰি হ'ল তাকে চাই পাৰা যদি সোনকালে দিয়াহি যদি সোনকালে দিব নোৱাৰিলে নহ'ব সোনকালে পাৰিলে দিয়াহি বা এতিয়ানো কি হ'ব নহ'বই আৰু খাবতো লাগিবই চাহকণকে হওক ভাতকেইটাকে হওক গেছটো দৰকাৰ গেছ এদায় হৈ গ'ল সোনকালে আনি পৰাপক্ষত দিয়াহি মই এইটোহে অনুৰোধ কৰিছোঁ